হেল্ল' অঁ ভাস্বতী অঁ ইত্তেই ধূলা উৰেই যোৱাটো তুমিয়ে হয়না চাওতকে গ'লা যি এ অহই দি তে মই আছিলোঁ এতে থিয়া হৈ হেই সেনেহান কথা নহয় ইতা তোমাৰ ফাইন কটা গ'লনা পইচা দিবা লাগিব ইতা মেচেজ যাব এই ৰ'বা ৰ'বা সেলা মোৰ হাতত আজি কালি নাই আজি কালি দে দেখিছাই দেখো এতে কেমেৰা ফিটিং হৈ আছেই এতে অঁ তুমি তুমি হেলমেটো তুমি হেলমেটো পিন্ধি যনাই দেখোন তুমি হেলমেটো পিন্ধি যনাই লাইচেঞ্চো নাই এই সেগলা সেগলা কলি কেনকৈ হ'ব সেগলাতো মানুহে এটা সেগলাতো মানুহে ইতা মানে বুজি নেপায় নহয় এটা সেগলা ওপৰৰ কেমেৰা ফিটিং হৈ আছে কেমেৰাত দেখা দেখি আছে পইচা যাব হেই তোমাক ঘৰৰ ছোৱালী বুলি কৈছোঁ তুমি আৰু উল্টা পুল্টাকে ক তোমাক ঘৰৰ ছোৱালী বুলি কলোঁ

ইতা তোমাৰ মেচেজ যাব মেচেজ যাব অঁ হ'ব হ'ব ইতা ধেৎ হ'ব হ'ব এই তুমি পুলিচক কথা কৈ আছা অই অঁ সৰু সৰু চলি ইমান নাপ্পে কাজিয়া কৰিব অঁ আজিৰ পৰা ভালকৈ চলাবা অলপ অই নহয় নহয় নহয় হেলমেতটো পিন্ধলি নিজৰ কাৰণে ভাল তুমি যদি পৰি যা ইত্তেই তেনেহান কথা নহয় নহয় অই ভালকৈ কথা ক'বা দেই ভালকৈ কথা কবা

সেগলা নকবা অঁ হ'ব হ'ব হ'ব হ'ব দা শুনা অঁ দেউতাক ক'ম দেউতাক ক'ম